হেল্ল' অঁ হয় কোনে কৈছে

অঁ আচ্ছা আচ্ছা অঁ আপোনাৰ নামটো জানিব পাৰোঁনে মই অঁ আপুনি ক'ত আপোনাৰ ঘৰ ক'ত জালুকবাৰী অঁ ঠিক আছে মোৰ চেম্বাৰটো আপোনাৰ ভঙাগড় ৰূদ্ৰাক্ষ মল এনেই মোৰ প্ৰাইভেট চেম্বাৰ হয় মই কেতিয়াবা জি এম চিটো বহোঁ ৰূদ্ৰাক্ষ মলৰ ফিফ্ট ফ্লৰত আছে আৰু মোৰ ভিজিটিং আৱাৰ্চ আপোনাৰ ৰাতিপুৱা ন ৰাতিপুৱা প্ৰায়ভাগ একদম পু দহটাৰ পৰা বাৰটালৈকে থাকে আৰু গধূলি আপোনাৰ গধূলি আপোনাৰ পাঁচটাৰ পৰা আঠটা বজালৈকে থাকে আৰু আপুনি ম'ষ্টলি শনিবাৰে ৰবিবাৰে নবহোঁ আৰু বৃহস্পতিবাৰে নবহোঁ বাকী কেইদিন মই থাকোৱে আপুনি আপুনি যদি আহিব বিচাৰিছে চেম্বাৰত আপুনি পাৰিলে মোক এবাৰ ফোন কৰি দিব আৰু যোনদিনা আহে সেইদিনা মই আপোনাৰ এপইনমেণ্ট এটা বুক কৰি থ'ম আৰু এনেই আপুনি আগতে বেলেগ ডক্তৰ আগত দেখাইছে নেকি অঁ আপোনাৰ এনেই কেতিয়াবা আগতে পেটৰ বিষ এনেকুৱা কিবা হৈছিলে নেকি অঁ তে আপুনি ঠিকে আছে আপুনি অলপ বইল খোৱা কৰক তাকে মোৰ তাতে আহিলে মই অলপমান চাই কৰি কেনে মেডিচিন পাতি দিম আপুনি যদি আহিব বিচাৰিছে এইকেইদিন অলপমান নিৰামিষ টাইপ খানাবোৰ খাওক আৰু যোন এই কেইদিনৰ ভিতৰত এপইনমেণ্ট এটা লৈ কিনে আপুনি আহি যাব আমাৰ তাতে ঠিক আছে দিয়ক ৰাখিছোঁ হা